হেল্ল' হয় ফ্লিপকাৰ্টত লাগিছেনে হয় মোৰ নাম হ'ল ৰাজমণি বৰা মই অৰ্ডাৰ এটা দিছিলোঁ অৰ্ডাৰটো মানে কি হ'ল আপোনালোকৰ এদিনৰ আগতে দিছিলোঁ তাৰপিছতে আহি পালেহি কিন্তু বস্তুটো বেলেগ আহিলে নহয় যোনটো দিছিলোঁ সেইটো নাহিলে হয় মই হেডফোন এডাল দিছিলোঁ হেডফোন আছিলে ব'টৰ কিন্তু আহিলে মোৰ তাত ডিজ'ৰ হেডফ'নডাল সেইডালটো নহ'ব নহয় এতিয়া আপোনালোক আনৰেচপনচিব'ল কিয় ইমান এতিয়া চাওক কাইলে বাৰ্থডে এটা আছে বাৰ্থডেটোত গিফ্ট দিব লাগে ত' গিফ্ট দিয়াৰ সলনি মই এতিয়াতো দিব নোৱাৰিম ন বস্তুটো এতিয়া মই কি কৰোঁ কওকচোন আৰু এইটো বস্তু তিনি চাৰিবাৰমান মোৰ লগত হৈ গৈছে নহয় এতিয়াই বস্তুটো ঘূৰাই ঘূৰায়ো দিব নোৱাৰা হ'লোঁ কি কৰিম এতিয়া আপোনালোকে কওকচোন